অসমৰ কুটীৰ শিল্পকলাখণ্ডই ৰাজ্যখনৰ সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্য বহুতো অৰিহণা যোগাইছে যেনেকে আমি ক'ব পাৰোঁ যে আমাৰ অসমীয়া প্ৰতিঘৰ মানুহতে তাঁতশাল থাকে আৰু সেই তাঁতশালত বোৱা গামোচাই বিদেশতো অসমীয়াৰ চিনাকি দিয়ে ইয়াৰ উপৰিও মাজুলীৰ মুখাশিল্প আৰু পাণ্ডুলিপি চিত্ৰই পৃথিৱীৰ বিখ্যাত মাজুলীৰ মুখাশিল্প বাবে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰ্যটক আকৰ্ষণ কৰে আকৌ পাণ্ডুলিপি চিত্ৰ শিল্পকৰ্মত হিন্দু মহাকাব্যৰ কাহিনী চিত্ৰিত কৰা হৈছে অসমৰ সত্ৰীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হিচাপেও মুখাশিল্পক ধৰা হয় অসমৰ হাজো সৰ্থেবাৰীত কাঁহ শিল্পৰ বাবে বিখ্যাত অতীজৰে পৰা বৰ্তমানলৈকে জাতীয় ঐতিহ্যপূৰ্ণ এই শিল্পটো বৰ্তমানলৈকে লোকসকলৰ মাজত জীয়াই আছে আকৌ আমি ক'ব পাৰোঁ আমাৰ অসমৰ কুমাৰ শিল্পৰ কথা অসমৰ কুমাৰ শিল্প এবিধ উল্লেখযোগ্য লোককলা আকৌ আমি পুতলা শিল্পৰ কথাও ক'ব পাৰোঁ অসম অসম বাঁহ বেতৰ শিল্পৰ বাবেও চহকী এনেদৰে আমাৰ অসমখন বহুতো শিল্পকলাৰ বাবে চহকী হৈ আছে